অঁ কওকচোন বাৰু

অঁ অঁ আপুনি কেতিয়ালৈ আহিব বাৰু অঁ আপুনি চাহ বাগিচা যদি বিশেষকৈ জানিব বিচাৰে তেন্তে আপুনি আমাৰ ডিব্ৰুগড় টু তিনিচুকীয়ালৈ আহিব পাৰে ডিব্ৰুগড় বৰবৰুৱা চাহ বাগিচা আছে ডিব্ৰুগড়ত আছে লাহোৱালত আছে ডিকমত আছে ডিগবৈত আছে তিনিচুকীয়াত আছে আৰু ইফালে এইটো কি বুলি কয় চাবুৱাত আছে এই সকলোবিলাক ভাল ভাল চাহ বাগান আছে বহুত আগৰেপৰা চলি অহা বহুত মানে ভাল পাব আপুনি আহি কিনে বাৰু আপোনাৰ থকা মেলা ব্যৱস্থা কৰি দিব লাগিব নেকি অঁ অঁ আপুনি থকা মেলা ব্যৱস্থাও পাই যাব বাকী আপোনালোক কেইজনমান আহিব বাৰু মানুহ অঁ অঁ আপোনালোক কিমান দিনৰ বাবে আহিব বাৰু থাকিবলৈ অঁ অঁ থাকিব লাগিব চাগৈ আৰু এক সপ্তাহমান লাগিব আপোনালোকে ফুৰি মেলি ভালকৈ আৰামছে যাব পাৰিব আৰু চাহ বাগিচা বুলিয়েই নহয় আৰু ওচৰে পাজৰে বহুতো ভুল বহুতো ভাল ভাল ঠাই আছে সেইবিলাককো চাই যাব পাৰিব আপোনালোক আহিব ন ছয় সাতজনমান অঁ বাকী আপ অঁ অঁ আমাৰ এই বাগানৰ মাজতে মানে বাগানৰ ওচৰতে আৰু ভাল ভাল হোটেল আছে লজবিলাক আছে তাতে আপোনালোক থাকিব পাৰিব ভালকৈ হমষ্টে' আছে বাকী আপোনালোকে একো অসুবিধা নাপায় বা বাৰু আপোনালোকে যোন দিনাখন আহে ন অহাৰ আগদিনাখন মানে অকণমান কল এটা কৰি দিব ভালকৈ আপোনালোকক অহাৰ বাবে অকণমান স্পেচিয়েল হিচাপে অকণমান ঠিক থাক কৰি দিম বাৰু ৰুমবিলাক বাকী খোৱা বোৱা যদি কিবা আপোনালোকে আমাৰ অসমৰে কিছুমান ভাল ভাল খানা খাব বিচাৰিব নি আপোনালোকক কিছুমান বেলেগ বেলেগ আইটেম বনাই দিব লাগিব বাৰু অঁ অঁ ঠিক আছে আমি একেবাৰে একদম থলুৱাভাৱে থলুৱা থলুৱা খানাবিলাক বনাই খোৱাম আপোনালোকক বাকী আপোনালোক আহিব সোনকালে ভাল লাগিব লগ পাম চাহ বাগিচা ফুৰিব আমাৰ অসমৰ বিষয়ে জানিব ভাল ভাল আমাৰ চাহবিলাক চাহবিলাকো লৈ যাব অঁ অঁ অঁ অঁ মোৰো ভাল লাগিল অঁ ধন্যবাদ থেংক ইউ অঁ